অ কওকচোন হয় হয়

হয় হয় হয় হয় নিশ্চয় আপুনি এতিয়া কোনখন চাহবাগিছা চাব খোজেবা

অ মোনাবাৰী অ অ খৰচ পাতি হ'ব আপোনাৰ হেৰি কমাই ধৰিবলৈ ক'ম বাৰু কিন্তু আপুনি হেৰি কৰিব ৰাতিপুৱা ৰাতিপুৱা সেনেকৈ আহি যাব

অ অ ঠিক আছে ঠিক আছে অ অ আপুনি মোনাবাৰী চাম বুলি কৈছে ন' ফাৰ্ষ্টতে তেনেকৈ চাব পাৰে আৰু এইফালে বৰগাঙটো আছে ৰঙাগাৰা অ মোনাবাৰী চাব পাৰে অ বৰবিলো আছে একেদিনাই নহ'ব অ অ তিনি চাৰিদিনত পাৰিম পাৰিম নিশ্চয় অ অ ঠিক আছে